ভাৰতৰ খাদ্য ব্যৱস্থা বুলি ক'লে প্ৰতিখন ৰাজ্যৰে আচলতে সুকীয়া সুকীয়া খাদ্য ব্যৱস্থা আছে প্ৰতিখন ৰাজ্যৰে যি সুকীয়া বৈশিষ্ট্য আছে আচলতে পৃথিৱীৰ পৰাই এটা সুকীয়া মানে পৰিচয় পোৱা যায় আমাৰ যদি অসমৰ খাদ্য ব্যৱস্থা বুলি কয় প্ৰথমতে ভাতটোকে আমি খাদ্যৰ মূল খাদ্য বুলি ক'ব পাৰোঁ এই ভাতৰ লগত আচলতে বিভিন্ন আঞ্জা তৰকাৰি খোৱা হয় কিছুমান খাৰনি তকাৰি পোৱা যায় যেনেকৈ কোমোৰা খাৰ অমিতা খাৰ কচু খাৰ কচুৰ লগত কচু খাৰৰ লগত বিভিন্ন ধৰণৰ মাছৰ জোল খোৱা হয় আনকি কচুৰ লগত ল'কেল মুৰ্গীও খোৱা হয় ইয়াৰ উপৰি মাংসৰ বুলি ক'লে আচলতে আমাৰ প্ৰিয় বেছিকৈ চলে আমাৰ অসমত গাহৰি আৰু হাঁহ গাহৰিটো উজনি ফাললৈ গ'লে আচলতে বেছি বহুত বেছিয়ে চলে গাহৰি সেইকাৰণে উজনি ফাললৈ দামটো বহুত বেছি লগতে হাঁহ হাঁহৰ দামো আচলতে উজনি ফাললৈ বেছি হাঁহ হৈছে উজনিত প্ৰিয় খাদ্য প্ৰিয় মাংস আচলতে নামনি গোটেই অসমতেই আচলতে হাঁহ আৰু গাহৰি চলে কিন্তু তাৰ ভিতৰত উজনি ফাললৈ বেছি দ্বিতীয়তে এই গাহৰিটো বিভিন্ন প্ৰকাৰে বনাই খায় কিছুমানে লাই শাকৰ লগত বনাই খায় কিছুমানে আলুৰ লগত বনাই খায় কিছুমানে মৰাপাতৰ যিটো পাত সেইটো শুকোৱাই পেলাই আচলতে ৰ'দত শুকোৱাই বহুত দিন সাঁচি ৰখা নিয়ম আছে সাঁচি ৰখাৰ পিছত সেই পাতটোক শুকুতা বুলি কোৱা হয় আৰু সেই শুকুতা পাতৰ লগত গাহৰি ভাজি খাই আৰু কেতিয়াবা কেতিয়াবা সেই শুকুতা পাতখিনি তৰকাৰি জোল বনাইও খাই সেইটো শুকুতা তিতাৰ তৰকাৰি বুলিও কোৱা হয় তাৰ পিছতে গাহৰি খোৱা পদ্ধতি আমাৰ অসমৰ হাঁহটো বেছি কোমোৰাৰ লগত খাই তাৰোপৰি আলুৰ লগতো বহুতে খায় দেখা যায় তাৰ পিছত পিটিকা পিটিকা আমাৰ অসমৰ এক মূল খাদ্য আমাৰ অসমৰ মূল বৈশিষ্ট্য খাদ্য বৈশিষ্ট্যৰ ভিতৰত আমাৰ পিটিকা পোৱা যায় আলু পিটিকা বেঙেনা পিটিকা বিলাহী পিটিকা বিভিন্ন ধৰণৰ পিটিকা পোৱা যায় আৰু চাটনি আছে দালি চাটনি সৰিয়হৰ চাটনি সৰিয়হৰ গুৰাটো আচলতে সৰিহয়টো তিয়াই পিচি পেলাই যেতিয়া কলপাতত মেৰিয়াই ৰখা হয় তাৰ কেইদিনমানৰ পিছত যেতিয়া খুলি পেলাই তাতে জলকীয়া গুৰি সানি পেলাই খাই সেই পিটিকা কৰা সেই সৰিয়হৰ গুৰাখিনিক কোৱা হয় বেহুৱা এনেকুৱা ধৰণৰ খাদ্যৰ আমাৰ প্ৰচলন আছে তাৰ পিছতে আমাৰ যদি কোৱা হয় চাউলৰ পৰা চাউলৰ পৰা বিভিন্ন ধৰণৰ সুৰা দ্ৰব্য মানে প্ৰস্তুত কৰা হয় মানে কেঁচা মদ ৰহি উজনি অসমৰ ফালে ৰহি পোৱা যায় ৰহিটোক আমাৰ মধ্য অসমৰ ফালে কেঁচা মদ বুলি কোৱা হয় বৰা চাউলৰ পৰা তৈয়াৰ কৰা হয় আৰু চুলাই মদ ব্যৱহাৰ কৰা হয় চাউলৰ পৰা তেনেকুৱা ধৰণৰ তাৰ পিছত চাইমদ বুলি এক শ্ৰেণীৰ উজনি অসমৰ মিচিং সমাজত বেছিকৈ পোৱা যায় চাইমদ দ্বিতীয়তে কলাখাৰ বহুত বেছি খোৱা হয় আমাৰ অসমীয়া মানুহৰ কলাখাৰটো আচলতে কলগছ কাটি পেলাই কলগছডাল শুকোৱাই পেলাই তাক পুৰি তাৰ পৰা যিটো ৰস ওলাই সেইটো কলাখাৰ ইয়াৰ মূঢ়াটো কলৰ মূঢ়াটো আচলতে যদি শুকোৱাই পেলাই বনোৱা হয় তেতিয়াহ'লে সেইটো বহুত বেছি ভাল হয় দ্বিতীয়তে যদি আমি চাওঁ যে কলপচলা কলডিল আমাৰ অসমত বহুত চলে ইয়াৰোপৰি আমাৰ জাতিগতভাৱে কিছুমান আচলতে খাদ্য পোৱা যায় টিৱা জনজাতিবোৰে বেলেগ খায় মিচিং জনজাতিয়ে বেলেগ খায় বড়ো সমাজে বেলেগ খায় আনকি বহুত মা মানুহ আছে জাতিগত বা অঞ্চলভেদে খাদ্যবিলাক আমাৰ অসমৰে আকৌ সুকীয়া সুকীয়া আছে এৰিপলু এৰিপলু যিটো আমাৰ পালন কৰে এৰি সূতা তৈয়াৰ কৰা হয় যিটো পলুৰপৰা সেই লেটাটো আচলতে আমাৰ অসমত মানুহে বহুত বেছি খায় সেই লেটাটো গুটোটো ওলাই লেটাটোৰ ভিতৰৰ যি গুটিটো ওলাই সেই গুটিটো উলিয়াই পেলাই কি কৰা হয় যে গুটিটো বইল কৰা হয় বইল কৰি পেলাই পিটিকা কৰি খায় আৰু এক শ্ৰেণীৰ খাদ্য আছে আমাৰ মাছটো বিভিন্ন প্ৰকাৰে খায় মাছ কেতিয়াবা পুৰি খায় পুৰি পেলাই গৰৈমাছ চেঙেলীমাছ এইবিলাক পুৰি পেলাই পিটিকা কৰি খায় এই মাছটো কেতিয়াবা এনেকুৱা হয় যে এই ভালকৈ কাটি তাৰ পেটুটো উলিয়াই পেলাই জুইত তলত জুই দি ওপৰত চালনী দি শুকোৱাইও বহুত দিনলৈ বেয়া নোহোৱাকৈ ৰাখি খায় গতিকে এনেকুৱা ধৰণৰ আমাৰ খাদ্যৰ প্ৰণালী আছে আৰু এই মাছটো ৰ'দত শুকোৱাইও খোৱা দেখা যায় কেতিয়াবা যেনেকে জুইত শুকোৱাই পেলাই খায় ওপৰত চালনী দি কেতিয়াবা চালনীত তাক ৰ'দত শুকোৱাই পেলাই খায় কিন্তু জুইত সেকি পেলাই খোৱা মাছটোতকৈ চালনীত ৰ'দত দি শুকোৱা মাছটো গোন্ধটো অলপ বেছিকৈ ওলাই কেতিয়াবা এনেকুৱা হয় যে মাছ সৰু সৰু যিবোৰ মাছ পুঠিমাছ খলিহনামাছ এই মাছবোৰ আচলতে কি কৰে ভালকে বাছি লৈ ৰ'দত পূৰা ৰ'দত দিয়ে প্ৰখৰ ৰ'দত দি সেই মাছটো কি কৰে শুকোৱাই পেলাই ভালকৈ খুন্দি খুন্দি বাঁহৰ চোঙা কাটি তাত কচু চচু দি বা খাৰ অকমান সি একদম সোপা দি পেলাই ভালকৈ বতাহ নলগাকৈ ৰখা হয় কেইদিনমান বা কেইমাহমানৰ পিছত সেইখিনি আকৌ উলিয়াই পেলাই অলপ অলপকৈ খাৰ দি পেলাই অলপ অলপকৈ সিজাই বইল কৰি পেলাই খায় সেইটোক শুকতি বুলি কয় সেই মাছৰ টেষ্টটো আচলতে বহুত বেছি আৰু গোন্ধটো অলপ বেছি ওলাই নোখোৱা মানুহৰ কাৰণে সেই গোন্ধটো সহ্য কৰিব নোৱাৰে কিন্তু আচলতে টেষ্টটো বহুত বেছি আছে লোকেল মানুহে টেষ্টটো বহুত বেছি পায় এনেকুৱা ধৰণৰ খাদ্য প্ৰণালীবিলাক আমাৰ আছে